অসমত যিহেতু বিভিন্ন ভাষা ভাষীৰ লোকে বাস কৰে বড়ো অসমীয়া বড়ো কাৰ্বি মিচিং তিৱা গতিকে সকলো লোকৰে বিভিন্ন ধৰণৰ বেলেগ বেলেগ সাংস্কৃতিক আৰু বিনোদনমূলক কাৰ্যকলাপ আছে সাংস্কৃতিকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নাচ গানেই বেছি কিয়নো অসমীয়াৰ বিহু তাৰপিছৰ মিচিংসকলৰ আলি আই লিগাং তাৰপৰা বড়োসকলৰ যিটো বাথৌ পূজা এই সকলোবিলাকৰ এটা বিশেষ সুকীয়া সুকীয়া সুকীয়া অৰ্থ থাকে আৰু ইটোৱে সিটোৰ জৰিয়তে যথেষ্ট যথেষ্ট বেলেগ যদিও কিন্তু প্ৰত্যেকটোৰে অৰ্থ এটাই কিয়নো এই গোটেইকেইটা উৎসৱ মানে কৃষিৰ লগতেই জড়িত হয় তেওঁলোকে অৱসৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ চিকাৰত যায় চিকাৰলৈ যায় মাছ মাৰিবলৈ যায় বিভিন্ন ধৰণৰ তেওঁলোকে হাতেৰে বিভিন্ন ধৰণৰ তেওঁলোকে বস্তু তেওঁলোকে বনাই উলিয়াই এইখিনি আৰু বিভিন্ন অঞ্চল আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত এইবিলাক ভিন্ন হয় ভিন্ন হয় কিয়নো সকলো ঠাইতে মানে সক মানে সকলো ঠাইতে সকলো বস্তু সমানে উপলব্ধ নহয় য'ত যিটো বেছি পৰিমাণে পোৱা যায় সেই তাতে তেওঁলোকৰ সেইটো মানে সেইটো কাৰ্যকলাপে তাতে বেছিকৈ বেছি বেছি ৰূপত মানে গঢ় লৈ উঠে আৰু সেইয়াই বিভিন্ন ধৰণৰ তেওঁলোকে খেল খেলে তাৰপৰা তেওঁলোকৰ হবিবিলাকো বেলেগ বেলেগ কিছুমানে মাছ মাৰিবলৈ যায় কিছুমানে বিভিন্ন ধৰণৰ বাঁহেৰে বস্তু বাহানি বনাই বনাই আৰু সেইবোৰ বিক্ৰী কৰে সেই জনজাতীয় লোকসকলে তেওঁলোকৰ যিখিনি হাতেৰে সাজি উলিয়াই বাঁহ বেতৰ যিখিনি সামগ্ৰী যেনে তোমাৰ ডলা ডলা তাৰপৰা খৰাহী বিচনী এইবিলাক তেওঁলোকে বনাই উলিয়াই তেওঁলোকৰ সাপ্তাহিক বজাৰত বা তেওঁলোকৰ ওচৰ পাজৰৰ বজাৰসমূহত এইবিলাক তেওঁলোকে বেচিবলৈ লৈ যায় ঠিক সেইদৰে অৱসৰটো তেওঁলোকে নিজৰ বিনোদনমূলক কাৰ্য কৰে যেনে না গান গায় তেওঁলোকে নাচ নাচে এইখিনিয়ে